আমি পালন কৰা সাংস্কৃতিক উৎসৱৰ ভিতৰত পৰিছে বিহু প্ৰধান বিহু আমাৰ কাৰণে বিহু তিনিটা বহাগ বিহু মাঘৰ বিহু কাতি বিহু সেই বহাগ বিহু আমাৰ যথেষ্ট ৰং ওলহ মালহেৰে পালন কৰা হয় ইয়াতে বহাগ বিহুত আমাৰ গৰু প্ৰথম দিনাখন গৰুবিহু বুলি কোৱা হয় গৰুবিহুত গৰুক গা মাহ হালধি সানি গা ধুওৱা হয় আৰু গৰুক সেইদিনাখন দেৱতা হিচাপে গৰুক পূজা কৰা হয় আৰু দ্বিতীয় দিনাখন মানুহবিহু সেইদিনাখন আমাৰ ঘৰৰ পৰিয়ালৰ জ্য়েষ্ঠজনক সেৱা সৎকাৰ কৰা আৰু সকলোৱে একেলগে মিলি আনন্দ মনেৰে দিন পাৰ কৰা দিনটো পাৰ কৰা এয়াই তাৰোপৰি বহাগ বিহুটোত কেইবাটাও আছে গোটেইখিনি মই এতিয়া ক'বলৈ অসুবিধা হৈছে আৰু তাৰপিছতে আহিলে মাঘৰ বিহু মাঘৰ বিহুটো যিহেতুকে পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত হয় তাৰ আগে আগে আমাৰ অসমত খেতিপথাৰৰ পৰা খেতি চপোৱা হৈ যায় গতিকে সেইখিনি সময়ত খাদ্য সামগ্ৰী উভৈনদী হৈ থাকে আৰু এই বিহুটোক সেইকাৰণে ভোগালী বিহু বুলি কোৱা হয় মাঘৰ বিহুৰ আগদিনাখন উৰুকা উৰুকাৰ দিনাখন মেজি মানুহে ভোজ ভাত খায় আৰু বিহুৰ দিনাখন পুৱা সেই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰে তাৰপিছতে আহিলে কাতি বিহু কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত হয় গতিকে সেই সেইখিনি সময়ত আচলতে খেতিয়কে খেতিপথাৰত শইচৰ গুটি সিঁচেহে গতিকে সেইখিনি সময়ত খাদ্য সামগ্ৰী ইমান উভৈনদী হৈ নাথাকে গতিকে বিহুটো কঙালী বিহু হিচাপে পালন কৰা হয় এই কাতি বিহুত আমাৰ তুলসী পূজা কৰাৰ প্ৰথা আছে তুল প্ৰত্যেকৰ ঘৰতে তুলসী পুলি নতুনকৈ ৰুৱে আৰু সেই তুলসী পুলিৰ তলত গধূলি চাকি জ্বলায় নৈবেদ্য মাহ প্ৰসাদ দি তুলসী সেৱা কৰে এয়া হ'ল আমাৰ আমি পালন কৰা সা সাংস্কৃতিক মূল সাংস্কৃতিক উৎসৱ তাদু তদুপৰি আমাৰ অসমত শংকৰদেৱ আৰু মাধৱদেৱ এই দুইজনা মহাপুৰুষৰ তিৰুভাৱ তিথি পালন কৰা হয় এইটো আমাৰ নামঘৰবিলাকত সেইদিনাখন নাম নাম নামৰ নাম লোৱা হয় আৰু সেই নামৰ দ্বাৰাই দুইজন গুৰুলৈ শ্ৰদ্ধা নিবেদন কৰা হয়